শৈশৱৰ পৰা মোৰ কিতাপ পঢ়াৰ এটা ধাউতি আছিল আৰু মোৰ মা শৈক্ষিক ক্ষেত্ৰখনত এগৰাকী অগ্ৰসৰ মহিলা নাছিলে যদিও বা তেওঁৰ শিক্ষা দীক্ষা ইমান নাছিলে যদিও গতিকে তেওঁ সন্তান কেইটাক শিক্ষিত কৰাৰ প্ৰবল হাবিয়াস আছিল গতিকে সৰুতেই মোক মায়ে সেই সময়ত প্ৰচলিত বহু অসমীয়া মাহেকীয়া আলোচনী মোক ক্ৰয় কৰি দিছিল তাৰ ভিতৰত বিশেষকৈ মৌচাক সঁফুৰা টিংকল চান্দ মামা আকৌ ৰঞ্জু হাজৰিকাৰ সমান্তৰালভাৱে প্ৰকাশ পোৱা এডভেঞ্চাৰ চিৰিজ জিনটন জেচন টাৰ্জান ইত্যাদি ইয়াৰোপৰি তাৰ পৰৱৰ্তী সময়ত প্ৰান্তিক আজিৰ সময় ইত্যাদি মেগাজিন মই পঢ়িছিলোঁ তাৰোপৰি মাজে সময়ে সেই সময়তে মই বিভিন্ন উপন্যাস পঢ়িছিলোঁ হিতেশ ডেকাৰ বহু কেইখন কিতাপ মই পঢ়িছোঁ তাৰোপৰি হোমেন বৰগোহাঁই বা অন্যান্য অসমীয়া বহু লেখকৰ নাম এতিয়া মোৰ মনলৈ অহা নাই কিন্তু বহু লেখকৰ মই মই পুথি অধ্যয়ন কৰিছোঁ আজি বিশেষকৈ মই উল্লেখ কৰি ভাল পাম অতি সম্প্ৰতি মই এখন কিতাপ পঢ়িছিলোঁ সেই কিতাপখন ৰুবুল মাউতৰ মোৰো এটা সপোন আছে সেই কিতাপখন এজন চৰম দৰিদ্ৰ পীড়িত পৰিৱেশৰ পৰা সেই যুৱকজন প্ৰতিকূল পৰিৱেশকো নেওচি সকলো প্ৰতিকূল বাধা বিঘিনিকো নেওচি তেওঁ কেনেকৈ বিশ্বৰ শীৰ্ষস্থানীয় ইউনিভাৰ্ছিটি এম আই টি মেচাচোচেটো ইঞ্চটিউট অব টেকনলজিত গৈ পেলাই অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল সেই কাহিনীটো তেওঁ সন্নিবিষ্ট কৰিছে সেই কিতাপখনৰ দুটামান ঘটনাই মোক বা দুটামান কথাই মোৰ হৃদয় চুই গৈছিল আৰু মই ভাবোঁ যিজন ব্যক্তিয়ে সেই কিতাপখন নপঢ়ক সেই কিতাপখনৰ পৰা সেইকেইটাই তেওঁক নিশ্চয় সহায় কৰিব আৰু মই সবৰে পঠন শৈলীটো অলপ বেলেগ মই এক্সোৱেলী প্ৰকৃতাৰ্থত কিতাপখনৰ মাজেৰে লেখকজনে কি বাৰ্তা দিব খুজিছেনো সেই বাৰ্তাখিনিকে ল'বৰ প্ৰয়াস কৰোঁ ৰুবুল মাউতে তেওঁ লেখা কিতাপখনৰ মাজেৰে তেওঁৰ প্ৰথম কথাটো মই উল্লেখ কৰিম যে তেওঁ যেতিয়া উচ্চতৰ মাধ্যমিক শাখাত আছিল তেওঁ বিজ্ঞান শাখাত নাম ভৰ্তি কৰি পেলাই উচ্চতৰ মাধ্যমিক আৰু কলেজীয়া পাঠ্যক্ৰম যেতিয়া গ্ৰহণ কৰিছিল তেওঁ ঘৰুৱা শিক্ষকৰ আৰ্থিক অনাটনৰ কাৰণে ঘৰুৱা শিক্ষকৰ সহায় ল'ব পৰা নাছিল যাৰ কাৰণে তেওঁ তাত উল্লেখ কৰিছে স্বপঠনৰ যি লাভ স্বপঠনৰ পৰা যি লাভ হয় তেওঁ ঘৰুৱা কিতাপ ঘৰুৱা শিক্ষকৰ সহায় ল'ব নোৱাৰাৰ কাৰণে তেওঁ কলেজৰ বা হায়াৰ চেকেণ্ডেৰী সেই প্ৰকাণ্ড লাইব্ৰেৰীত সোমাই পেলাই

নভেল লৰেটসকলে লিখা সেই বিভিন্ন ডাঙৰ ডাঙৰ কিতাপবিলাক বুজি পাওক বা নাপাওক তেওঁ পঢ়িব আৰম্ভ কৰিছিলে যাৰ ফলত তেওঁ পৰৱৰ্তী সময়ত তেওঁ নিজৰ পাঠ্য পাঠ্যক্ৰমৰ ক্ষেত্ৰত যথেষ্ট সহায় হৈছিল আৰু ইয়াৰ উপৰিও তেওঁ আৰু এটা কথা তাতে উল্লেখ কৰিছে যে তেওঁ তেতিয়া আমেৰিকালে গৈছিল আমেৰিকাত তেওঁ খুব কম সময়ৰ ভিতৰত বহু সংখ্যক জটিল ইংৰাজী শব্দ তেওঁ কন্ঠস্থ কৰিবলগীয়া হৈছিল তেওঁ তেতিয়া যথেষ্ট জটিলতাৰ সন্মুখীন হৈ পেলাই তেওঁ ঘূৰি অহাৰ পৰিকল্পনা কৰিছিল তেতিয়া সেই ঘূৰি আহিবৰ যেতিয়া পৰিকল্পনা কৰিছিল ঘূৰি অহাৰ কথা ভাবিছিল তেতিয়া কিন্তু সমান্তৰালভাৱে তেওঁ কৈশোৰত এটা কথা তেওঁ স্মৰণ কৰি পেলাই ভাবিছিল যে কৈশোৰকালত যেতিয়া তেওঁ দৰিদ্ৰতাৰ পীড়াত পৰি পেলাই দেউতাকৰ পিছফালে নাঙলৰ মুঠিত ধৰি পেলাই হাল বাইছিল আৰু প্ৰতিটো আওচা মানে খেতি কৰোঁতে প্ৰতিটো গৰুক এপাক এপাক ঘূৰাওঁতে এটা আওচা ঘূৰা বুলি কয় এই প্ৰতিটো আওচা ঘূৰোঁতে তেওঁ নাঙলত যেতিয়া দলনিত বাইছিল দলনিত হাল বাওঁতে দলবিলাক লাগি ধৰিছিল আৰু নাঙলটো গৰুৱে টানিব নোৱাৰা হৈছিল তেতিয়া সেই প্ৰায় পোন্ধৰ বিছ কেজি নাঙলটো তেওঁ দাঙি দাঙি ধৰিছিল আৰু দেউতাকে কঁকালৰ খুঁচনিত লৈ যোৱা কলম কটাৰীখনে সেই এই দলবিলাক আঁতৰাই দিছিল আকৌ তেওঁ পুনৰ সেইধৰণে হাল বাইছিল তেওঁ সেই কথাটোকে উল্লেখ কৰিছে যে মই সেই সময়ত সেই কৈশোৰ অৱস্থাতে তেৰ চৈধ্য বছৰ বয়সতে মই যিহেতু মানে প্ৰতি দুই মিনিটৰ মূৰে মূৰে তিনি মিনিটৰ মূৰে মূৰে ইমান গধুৰ নাঙলটো হাতেৰে দাঙি ল'ব লগা হৈছিল যদি সেই সময়তে মোৰ সেই কামটো সম্ভৱ হৈছিল তেতিয়া মই এই ইমানখিনি আগবাঢ়ি আহি পেলাই কেইটামান ইংৰাজী শব্দ কণ্ঠস্থ কৰি পেলাই মই আগুৱাই যাবলৈ কিয় অপাৰগ হ'ম সেই তেওঁ জীৱনত এই কথাটো উল্লেখ কৰিছে যে কিছুমান ঘটনা পৰিঘটনাই আন কিছুমান ঘটনা পৰিঘটনাৰ সৈতে সন্মুখীন হ'বলৈ মানুহক সাহস আৰু প্ৰেৰণা দিয়ে এই দুয়োটা কথাই মোৰ হৃদয় চুই গৈছিল আৰু মই বিশেষ তেওঁৰ কথা মোৰ এতিয়া মনত পৰা নাই আৰু বহু কথাই আছে মই ইমানকে ক'লোঁ